চৰকাৰৰ পৰা কৃষিৰ বাবে বিদ্যুত শক্তি পাবৰ বাবে আমি প্ৰথমতেই এগ্ৰিকালচাৰ বিভাগত আমি আবেদন জনাব লাগিব আৰু আবেদনখন তেওঁলোকে গৃহীত কৰি তেওঁলোকে এসপ্তাহমানৰ ভিতৰত এতিয়া ধৰক আমাৰ যিহেতু কৃষি ভূমি তেওঁলোকে পৰিদৰ্শন কৰিবলৈ আহিব যদি উপযুক্ত ভূমি তেওঁলোকৰ দৃষ্টান্ত হয় তেতিয়া তেওঁলোকে পৰাপক্ষত সৌৰশক্তি চালিত যিটো ছলাৰ তেওঁলোকে দিয়াৰ আমাক প্ৰতিশ্ৰুতি দিব আৰু সেইমতে তেওঁলোকে কামবোৰ আগবঢ়াই নিব আৰু যেতিয়া বিদ্য্যুত শক্তিৰ বাবে আমাক তেওঁলোকে সেইখিনি সহায় কৰিব তাৰ পাছত সময়ে সময়ে তেওঁলোকে সঠিকভাৱে ছলাৰ মানে সুবিধা হৈছেনে নাই সেইখিনি তেওঁলোকে পৰিদৰ্শন কৰি কৰিবৰ কাৰণে আহি থাকিব আৰু যিহেতু লোড শ্বেডিংৰ বাবে আমাৰ কৃষকসকলে যথেষ্ট সন্মু সমস্যাৰ সন্মুখীন হয় যিহেতু ধৰক কিছুমান খেতিটো আমি এদিন বা অলপ সময় পানী নাপালেও যথেষ্ট লোকচান অৰ্থাৎ বিশেষকৈ বৰোধানৰ ক্ষেত্ৰত যদি আমি এদিনো পানী দিব নাপাওঁ বা খুব টান ৰ'দ হয় পানীটো নাপাওঁ তেতিয়া ধানবোৰ মৰহি যোৱা বা খেতিবোৰ নষ্ট হৈ যোৱা দেখিবলৈ পোৱা যায় আৰু সেইবাবে লোড শ্বডিং হ'লে সেই খেতিডৰাৰ কাৰণে যথেষ্ট বেয়া অৰ্থাৎ আমি পানীটো যেতিয়া আমি দিব নোৱাৰোঁ তেতিয়া ধান দৰা মানে নষ্ট হৈ যাবলৈ আৰম্ভ কৰে আৰু আমাৰ কষ্টবিলাক মানে অনৰ্থক হৈ যায় অৰ্থাৎ ইমান কষ্ট আমি কোনো লোডশ্বেডিংৰ কাৰণে ভাল ফলাফল নাপাওঁ আৰু কথা হ'ল কি যেতিয়া আমি বৰষুণৰ ওপৰত নি নিৰ্ভৰ কৰি খেতি কৰিবলৈ আমি যাওঁ আমি আমি লোকচ মানে লোকচান হোৱাৰ পাছতহে আমি মানে ওপৰৰ উপযুক্ত কিছুমান আহিলা পাতি আমি আশা কৰোঁ বা বিদ্যুত শক্তিয়েই হওঁক তেনেকুৱা ধৰণৰ কিছুমান মটৰ ব্যৱস্থা কৰোঁ মানে আশা কৰোঁ যে তাৰপৰা আমি ভাল ফলাফল পাম তাৰ মাজতে যদি বিদ্যুত শক্তি মানে অৰ্থাৎ লোড শ্বেডিং লোড শ্বেডিংটো যদি খুব ঘনাই হৈ থাকে তেতিয়া আমি যিকোনো খেতি এডৰাত আমি উপযুক্ত সময়ত পানী দিব নোৱাৰিলে খেতিডৰা মানে নষ্ট হৈ যাব মানে খেতিডৰা যেতিয়া নষ্ট হৈ যাবলৈ ধৰে সেই পানী অহাৰ ওপৰত তেতিয়া আমাৰ লোড শ্বেডিঙে বহুত সমস্যাৰ সৃষ্টি কৰে আৰু বিকল্প নাথাকে যিহেতু আমি গাঁৱলীয়া চহা মানুহ যিহেতু আমি বড়ো ধানডৰা হ'লেও আমি পানী উপযুক্ত পানী নহ'লে আমি সেই ধানডৰা সঠিক শস্য উৎপাদন কৰিব নোৱাৰোঁ আৰু লোকচানৰ সন্মুখীন হ'বলগীয়া হয় আৰু তেনেকৈ ধৰক আমি যেতিয়া সৌৰ শক্তিৰ পৰা বা যিটো বিভিন্ন ধৰণৰ আচনি আছে আচনিৰ পৰা যিহেতু আমি সেই শক্তি আমি ল'বলৈ যাওঁ এতিয়া ধৰক কিছুমান আমি উপযু মানে সহায় হয় আমাৰ উপযুক্ত আমি শস্য আমি পাবলৈ সহায় মানে লাভ হয় স সহজ হয় সেইহেতু আমি চৰকাৰৰ পৰা এই আবেদন কৰি আমি এই স সুবিধা ল'ব পাৰোঁ আৰু বিশেষকৈ লোড শ্বেডিঙে আমাক যথেষ্ট সন্মুখীন কৰাইছে যদিও আমি কিছু কিছু ক্ষেত্ৰত মানে সৌৰ শক্তি চালিত আমি ছলাৰৰ পৰা আমি কিছু সহায় আমি পাইছোঁ আৰু বিশেষকৈ লোড শ্বেডিঙৰ বাবে কৃষকসকল যথেষ্ট সমস্যা সন্মুখীন হয় আৰু যদি এই খেতিডৰাত তেওঁলোকে উপ মানে কাৰে মানে বিদ্যুতটো যদি উপযুক্ত সময়ত যদি নিদিয়ে তেতিয়া যথেষ্ট লোকচান হয় যিকোনো খেতিয়ে ধৰক বড়ো খেতিটো বাদ দি অন্য কিছু ৰবি শস্য আমাৰ কৰা কৃসকসকলেও ধৰক লওক মই ধৰি লওঁক ৰবি শস্য এডৰা কৰিছোঁ যদি খুব খৰাং বতৰত যদি আমি উপযুক্ত সময়ত আমি পানী দিব নোৱাৰোঁ তেতিয়া শস্যডৰা যিকোনো ৰবি শস্যই হওঁক বা কৃষি শস্যই হওঁক আমি উপযুক্ত ফল নাপাওঁ আৰু সেইহেতু আমাৰ যথেষ্ট সন্মু সমস্যাৰ সন্মুখীন হয়